বৰ্তমান ডিজিটেল ভাগটো অসমীয়া ভাষা ব্যৱহাৰৰ বিশেষভাৱে সমস্যা দেখা গৈছে প্ৰত্যাহ্বান দেখা গৈছে কাৰণ বিভিন্ন কম্পিউটাৰ হওক প্ৰযুক্তিবিদ্যা হওক সকলো ধৰণৰ ইংলিছ ভাষাৰ ব্যৱহাৰ দেখা গৈছে বা বিভিন্ন ধৰণৰ মোবাইল ফোন টেলিকম ডিপাৰ্টমেণ্ট যিমানবোৰ হওক তাত সকলোতে ইংলিছ ব্যৱহাৰ কৰা দেখা যায় আৰু বিভিন্ন ধৰণৰ মোবাইল এপ ষ্ট'ৰ্ছবোৰতো অসমীয়া ভাষাৰ সলনি ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰা দেখা যায় অসমীয়া ভাষাৰ যিসমূহ যুক্তাক্ষৰ আ কাৰ ই কাৰ এইবোৰৰ ব্যৱহাৰত বিশেষভাৱে অসুবিধাও থকা পৰিলক্ষিত হৈছে ডিজিটেল যুগটোত এইসমূহৰ অসমীয়া ভাষাৰ বিশেষভাৱে বিশেষ ভাল কীবোৰ্ডৰ অভাৱ দেখা গৈছে এনেধৰণৰ অসুবিধাবোৰৰ অসুবিধাৰ বাবে অসমীয়া ভাষাতে ব্যৱহাৰৰ বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে